দুই লাখ বিছ হাজাৰ তিনিশ চল্লিছ তিনি লাখ ত্ৰিছ হাজাৰ পাঁচশ ষাঠি চাৰি লাখ ষাঠি হাজাৰ সাতশ আশী সাত লাখ নব্বৈ হাজাৰ চাৰিশ বিছ আঠ লাখ বিছ হাজাৰ পাঁচশ ত্ৰিছ